হেল্ল' অঁ হয় কওকচোন অঁ হয় নেকি মই অঁ পূজা হাজৰিকা ন কৈছিলে মানুহ এজনীয়ে আপোনাৰ কথা অঁ হয় মই বিচাৰিছিলোঁ অঁ অঁ কথাকে অলপ পাতি লওঁ মানে ভাবি মই বিচাৰিয়েই আছিলোঁ বহুত দিন হ'ল কাম কৰা মানুহে দৰকাৰ হৈছিলে মোৰ মানে এই চাকৰি অলপ দিগদাৰেই হয় দিনটো পাঁচটা বজাত ছুটি হয় যে অঁ অঁ এই কাম মানে চব কাম জানানে

সেইখিনিয়ে কাম বাৰু আৰু কেতিয়াবা ঘৰৰ মানে ফুলনি আছে তাত পানী দিব লাগিব শাকনি বাৰী অঁ সেই সেইখিনিয়ে কাম আছে অঁ অঁ এই বেলেগ এঘৰত কিমান দিন হ'ল কাম কৰা হয় গ'ল

ইমানেই অঁ বেছিকৈ খাওঁ মানে মই অলপ কমকৈ দিম বুলিয়ে ভাবিছিলোঁ পাঁচ হাজাৰ দিবলৈ হ'লে অলপ দিগদাৰ হৈ যাব অঁ অঁ অঁ ভালেই কৰিছে অঁ তাৰ পাছত কিয় অঁ তাৰ পাছত কিয় হেৰি নাই কৰা বুলি ক'লে অঁ পইছাটো বাৰু দি থাকিম মাত্ৰ কামখিনি ভালকৈ হৈ যাব লাগে আৰু আমাৰ ঘৰত অঁ অঁ পাৰিব কেতিয়াবা বাচ্ছাটোকো লৈ আহি ইয়ালৈ অঁ সিও খাবলৈ শুবলৈ সেনেকৈ সেইখিনি যোগাৰখিনি কৰি ল'ব কামখিনি কৰি থাকিব মানে থকাটো কৰিব নোৱাৰিম আমাৰ আমাৰো মানুহ আছে যে দিনটো আপুনি বাচ্ছাটোক লৈ আহি এঠাইত তেনেকৈ ধুনীয়াকৈ কাপোৰ চাপোৰ গোটাই তাতে শুৱাই মেলি খোৱাই বোৱাই থ'ব পাৰিব একেবাৰে থাকি ল'বলৈ দিবহে নোৱাৰিম মই কি কৈছে অঁ না বুলি নাই বুলি নাই কোৱা অঁ অঁ না বুলি নাই কোৱা মই ভাবিছোঁৱে এই বিচাৰিয়েই আছিলোঁ বহুত দিন হ'ল কাম কৰা মানুহ এজনী ঘৰত বহুত অসুবিধা হৈ যায় মোৰো ল'ৰা ছোৱালী স্কুললৈ পঠাব লাগে ঘৰত মা দেউতা আছে অলপ বয়স হৈছোঁ যে তেওঁলোকক চাব লাগে কামখিনি কৰিব নোৱাৰে মোৰো আকৌ ওলাই যাব লাগে অফিচলৈ সেইটো কাৰণে ঘৰখনত একেবাৰে সময় দিব নোৱাৰা নিচিনা হয় কাম থাকিয়ে যায় যে অঁ এই ৰাতিপুৱা কেইটা বজাত চাৰে আঠটাৰপৰা অঁ ৰাতি চাৰে আঠটালৈকে অঁ অঁ গধূলি ৰাতি ৰাতি হ'লে দিগদাৰ হ'ব নেকি ৰাতি গ'লে ৰাতি চাৰে আঠটা নটাত সিমান দেৰিত অঁ বাচ্ছাটোক লৈ আহিব তেতিয়া

অঁ হ'ব বাৰু সেই ছটা চাৰে ছটালৈকে চাই লওঁচোন আপুনি কৈছে যেতিয়া অঁ ধন্যবাদ আহিব আকৌ কেতিয়া ফোন কৰিব অঁ অঁ